আমাৰ গাঁৱত বিয়াবোৰৰ বন্দৱস্তি সম্পূৰ্ণ পৰম্পৰাগত অসমীয়া নীতি নিয়মৰ মাজেৰে কৰা হয় প্ৰথমে ল'ৰাৰ ঘৰে ছোৱালীক চাবলৈ যায় অৱশ্যে বৰ্তমান ছোৱালীঘৰৰ মানুহেও দৰাঘৰক বা দৰাক চাবলৈ যায় সেইদৰে আমাৰ গাঁৱত বহুত পৰিমানে পলুৱাই বিয়া পতাও দেখা গৈছে গতিকে এনেধৰণৰ নিয়মেৰে আমাৰ গাঁৱত বিয়াবোৰ অনুষ্ঠিত হয় গৈ